হেল্ল' অ' মই একদম চব্জি বেপাৰীয়ে কৈ আছোঁ হেৰি আপোনাৰ চব্জি আছেনে অঁ কি কি চবজি আছে বা অঁ কিমান দাম জিকা চল্লিছ টকা ইমান দাম কৈ দিলে চল্লিছ টকা লোকেল হ'লেও আৰু বিছ টকামানত দিব এক কেজি এই মই দি ত্ৰিছ টকামানত দিম আৰু মই দিম ত্ৰিছ টকা দিয়ে যদি দিয়ক এক কেজি দিয়ক আৰু আৰু কি চবজি আছে অঁ কলডিল লাগিছিলে বাৰু লোকেল কলডিল কেইটকা অঁ দিব বাৰু সেইটো বিছ টকা হ'লেও হ'ব বাৰু আৰু কি চব্জি আছে

অঁ তিয়ঁহ আছে তিয়ঁহ কেইটকা বিছ টকা অঁ তাৰ এক কেজি দিব অঁ মই আনিবলৈ যাম বাৰু দৰৱ নিদিয়া কি কি আছে দৰৱ যেন দি দিয়ে যে শাকত তেনেকুৱা নিদিয়া শাক কি আছে আৰু কলডিল অঁ অঁ অঁ মই তেতিয়া গৈছোঁ বাৰু তেতিয়াহ'লে আপুনি দিব অঁ